মোৰ জীৱনৰ স্মৰণীয় দিন বুলি ক'বলৈ গ'লে উচ্চতৰ মাধ্যমিকৰ বিদায় বেলাৰ ক্ষণটিৰ কথাই ক'ব লাগিব দুটি বছৰেই আমি একেলগে পঢ়ি অহা ল'ৰা ছোৱালীবোৰ যেতিয়া ভাগ ভাগ হৈ গৈছিলো তেতিয়া বহুত বেয়া লাগিছিল মোৰ সেই দিনটোত শিক্ষাগুৰুসকললৈকো বহুত মনত পৰিছিল মোৰ তেওঁলোকে কেনেদৰে জীৱনত আগুৱাই যাব লাগে কেনেদৰে ভালকৈ পঢ়ি শুনি ভাল মানুহ এগৰাকী হ'ব লাগে বহুতখিনি জ্ঞান দিছিল আমাক প্ৰতিজন শিক্ষাগুৰুৱে প্ৰতিটো বিষয়তে ভালদৰে তন্ন তন্নকৈ বুজাইছিল আমাক তাৰ বাহিৰেও বেলেগ বাহিৰা জ্ঞানো তেওঁলোকে বহুত দিছিল গতিকে লগৰ ল'ৰা ছোৱালীখিনিয়ে একেলগে আমি খেলা ধূলা কৰিছিলোঁ একেলগে পঢ়িছিলোঁ দুটি বছৰে তেওঁলোকক হেৰুৱাই সেই দিনটোতে বহুত বেয়া লাগিছিলে মোৰ শিক্ষাগুৰুসকলেও বহুত মৰম কৰিছিল তেওঁলোকলৈ বহুত মনত পৰিছিল মোৰ সেই দিনটোত বেয়া লাগিছিল তেওঁলোকক হেৰুৱাই পেলাম বুলি দুটি বছৰে একেলগে পঢ়ি আছিলোঁ আকৌ বেলেগ এখন কলেজত গৈ নাম ভৰ্তি কৰিছিলোঁ বি এৰ বাবে গতিকে লগৰ যিখিনিয়ে পঢ়ি আছিলোঁ তেওঁলোকক আৰু দুনাই লগ পোৱাৰ সৌভাগ্যকণ নিমিলিলে সেইবাবে তেওঁলোকলৈ বহুত মনত পৰি থাকে আৰু শিক্ষাগুৰুসকলো বেলেগ বেলেগ হৈ গৈছিল গতিকে সেই দিনটো স্মৰণীয় হৈ ৰ'ল মোৰ বাবে